হয় হয় হয় গৌৰীসাগৰলৈকে আপোনাৰ আপুনি অকল দাদা যাবনে আকৌ ঘূৰি আহিব যাব ন ঠিক আছে আপোনাৰ আচ্ছা তেতিয়াহ'লে অপুনি টকা সাতশ দিব লাগিব সাতশ টকা ছশ টকাত দাদা অকণমান কম হ'ব আমাৰো বেটেৰী চাৰ্জ আছে আপোনাৰ আকৌ ধৰক ঘূৰি আহোঁতে মোৰ পেচেঞ্জাৰৰ কথা আছে নাপাম ধৰক তেনেকৈ অলপ গ'লে দিগদাৰ হয় অঁ ঠিক আছে অঁ আপুনি অকলে যাব নে আৰু লগত যাব ঠিক আছে ঠিক আছে হ'ব বাৰু কিন্তু আপোনাৰ সেইটো বাৰু মই মানিছোঁ বাৰু কিন্তু আপোনাৰ হিচাপ কিছুমানৰ বাহিৰে আপোনাৰ লগৰজনৰ বাহিৰে বেলেগ ব তাত আকৌ মই নিব নোৱাৰিম

আচ্ছা তাত আপোনাৰ অকল থৈ মেলি আহিও ঘূৰি আহিলে হৈ গ'ল ন হেল্ল'

অঁ হয় হয় এইটো চৰ্ত আছে আপোনাৰ আপোনাৰ টাইমটো কিমান সময়ত আপুনি বাৰু এনে যাম বুলি ভাবিছে ঠিক আছে মই আপোনাক ঠিক আছে ঠিক আছে মই পাই যামগৈ আপোনাৰ অঁ পাইছোঁ পাইছোঁ ঠিক আছে ঠিক আছে অঁ